ঐ চাচোন ফ্লিপকাৰ্টত মই যে চোলা এটা অৰ্ডাৰ কৰিছিলোঁ যিটো চাইজত দিছিলোঁ সেইটো চাইজৰ নাহিলেই ডাঙৰ এটা আহিলে এনেকুৱাটোনো কেনেকৈ পিন্ধোঁ বাৰু ঘূৰাই দিলে ল'বনে নলয় বাৰু ইঔ কোম্পানী হৈ পিনেনো এনেকুৱাখন কাম কৰে না অকল পইচাখিনি ল'লে হ'ব জানোঁ যিটো যেনে যেনেকৈ দিং সেনেকৈ আহিব লাগে আকৌ এইটো যে এতিয়া পিন্ধিবও নোৱাৰোঁ ৰংটোও বেয়া এডোখৰ ফটা এই ইমান এনেকুৱাবোৰ কাম কৰিলেনো আকৌ ভৱিষ্যতে কোনোবাই কৰিব জানোঁ মই যে আৰু নকৰোঁ আৰু দেই এনেকুৱাখন কৰিলে যে ভালকৈ আহিলে ভাল লাগে আক আমাৰনো পইচাখিনি দিলোৱেচোন পইচা চাই বস্তু দিব লাগে আকৌ এনেকুৱাখন মন নাখায় দেই ঘূৰাইহে দিম আৰু